মই আপোনাৰ দোকানৰ পৰা হট কেছ এটা কিনিছিলোঁ হট কেছটো ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ হট কেছটো সঁচাকৈয়ে বহুত ভাল কোৱালিটিৰ হয় আচলতে পৰিলেও তাক মই পেলায়ো চাইছোঁ পৰিলতো ভগা নাই আৰু কোনোধৰণৰ ৰং যোৱা নাই ৰংটো যেনেকৈ কিনিছিলোঁ আজি তিনি চাৰি বছৰ হ'ল তেনেকৈয়ে আছে আৰু বহুত ভাল হয় বস্তুটো মোৰ এতিয়া যিমানে সুধিছে আৰু তাত ভাত ভৰালেও যি চবজি ভৰালেও পূৰা গৰম হৈ থাকে একো ঠাণ্ডা হৈ নেযায় বহুত দেৰিলৈকে গৰম হৈ থাকে মই সেইটো বাহিৰলৈ কেতিয়াবা কিবা নিবলৈও হ'লেও ইমান চিন্তা নকৰোঁ তাত ধুনীয়া গৰম হৈ যায় ঠাণ্ডা দিনতো বহুত ধুনীয়াকৈ গৰম হৈ থাকে অলপ ৰাতিলৈকে অলপ অলপ গৰম হৈ থাকে ৰাতিপুৱা বনোৱা খাদ্যখিনিও বহুত ভাল পাইছোঁ ইউজ কৰি কিন্তু আৰু এটা কথা মোক ওচৰৰ মানুহেও কৈছে ইহঁতক ইমান ধুনীয়া বস্তু এটা আনিলি বহুত প্ৰশংসা কৰিছে বস্তুটো বহুত ভাল হয় আৰু মই কৈছোঁ তেওঁলোকে তেওঁলোককো আপোনাৰ দোকানৰ পৰা কিনিবলৈ কৈছোঁ যাতে চ সকলোৱে যিমানে ভাল বুলি কৈছে সিমানে যাতে আপোনাৰ দোকানৰ পৰাই কিনি আনি ব্যৱহাৰ কৰি চায় আৰু আপুনি যদি অলপ ডিছকাউণ্ট দিলে হয় ডিছকাউণ্ট দিয়াহেঁতেন ভাল হ'লহেঁতেন অলপ ডিছকাউণ্ট পালে মানুহে মানে হ্ৰাস পইচাটো অলপ হ্ৰাস হ'লে মানে মানুহে ব্যৱহাৰ কৰিও ভাল পায় আৰু কিনিবলৈও চবৰে বেছি দামি বস্তুটো কিনিবলৈ কাৰো ক্ষমতা নাথাকেতো বেছি দামো লোৱা নাই বাৰু অলপ কম দামতে মই কিনি আনিছিলোঁ তথাপিতো অকণমান হ্ৰাস পালে ভাল হয় পইচাটো সেইকাৰণে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব ময়ো ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ যাতে আপুনি এনেদৰে চলাই থাকে আৰু এনেদৰে বিকি কৰি থাকিব মই যি কিছুমান কাষ্টমাৰ পালে তালৈ পঠিয়াম